স্কুলত মইটো এতিয়া স্কুলত গৈ পেলাই ষাঠিটামানৰ ল'ৰা ছোৱালীৰ ভাতেই বনাব লাগে ভাত পানী বনাই মেলি আকৌ ল'ৰা ছোৱালীবোৰক ভাত পানী হাত হাত চাত ধুৱাই হাত হাত ধুৱাই মেলি খোৱাই বোৱাই আকৌ মুখ চুখ ধুৱাব লাগে বাচন বৰ্তনখিনিও ধুব লাগে এই ষাঠিটা ল'ৰা ছোৱালীৰ বেছি ভাগে আহিয়ে থাকে স্কুলত কেতিয়াবা কাৰোবাৰ পোৱালি অসুখ চসুখ এতিয়া আই ওলোৱাৰ সময়ো হৈছে এতিয়া আই আই কিছুমানৰ আই ওলাইছে বুলি কয় কিছুমানে হেৰি জ্বৰ পানীলগা এইবোৰ হ'লে দুই এটামানৰ মানে নাহাকৈ থাকে আৰু বেছি ভাগেতো ষাঠিটা ল'ৰা ছোৱালী আহিয়ে থাকে ভাত পানী বনাম বনাই মেলি খোৱাই বোৱাই ধুই পখালি চৰু কেৰাহী তেৰাহী ধুই পখালি চব কৰি মেলি হাত এই ভাত পানী খুৱাই বুৱাই আকৌ ল'ৰা ছোৱালীৰ হাত চাতো ধুৱাব লাগে ধুৱাই পখলাই আকৌ খোৱাই বোৱাই নিজে বাচন চাচন ধুই মেলি আহিব লাগে মানে বহুতখিনিয়ে কৰিবগৈ লাগে আৰু এতিয়া মোৰ বয়সো এতিয়া ছাপন্ন বছৰ চলিয়ে আছে বয়স এতিয়া তেনে আহি মেলি একেবাৰে ভাগৰত পৰি যাব লাগে আৰু ঘৰতো কেতিয়াবা আলহী দুলহী আহিলে এই চাৰি পাঁচটা আলহী মোৰ হিচাপত একোৱেই নহয় আৰু এতিয়া মানে বনাই বনাই মানে মোৰ অভিজ্ঞতা বহুতখিনিয়ে হ'লগৈ এতিয়া বনাই মেলি এইখিনি ল'ৰা ছোৱালীখিনি বনাই মেলি পেলাই বহুতখিনি অভিজ্ঞতা হ'লগৈ এত এতিয়া মানে কম ল'ৰা ছোৱালী বুলি পেলাই নহয় বহুত ল'ৰা ছোৱালীয়ে ভাত পানী বনাওঁ আকৌ গুণোৎসৱ আহিলে মাজতে গুণোৎসৱো আহিলে তাতো সেয়া বনালোঁ ভাত বনালোঁ দালি বনালোঁ বেঙেনা হেৰি বেচন দি পেলাই বৰ বনালোঁ পাপৰ ভাজিলোঁ ডিম সিজালোঁ পাপ আৰু হেৰি মাংস বনালোঁ মাছ বনালোঁ তেতিয়া কিমান মানুহ আহিছে গুণোৎসৱ বুলি ক'লে এনেও আঁতৰৰ পৰাতো চাৰ বাইদেউবোৰ আহেই আকৌ ওচৰৰ এনেই গাৰ্জেনবোৰকো মাতে গাৰ্জেনবোৰো ভাত পানী খাই বৈ যায় বহুত মানুহ হৈছে এইবাৰ গুণোৎসৱ সৰস্বতী পূজাতো কমতিখিনি কাম সেয়া ধোৱা পখলাৰ পৰা বনোৱা মেলা খোৱা বোৱা খিচিৰি ভাজি খোৱাই বোৱাই আকৌ ধুই পখালি আহোঁতে মেলোঁতে একে সন্ধিয়া হৈ যায়গৈ আহি আৰু বিচনাতেই পৰি যোৱা হয় কঁকালৰ বিষ হাতৰ বিষ হৈ গৈছেগৈ মোৰ হাতৰ বিষ ভৰিৰ বিষ গোটেই গা ল'ৰাবই নোৱাৰা হৈছোঁ এটা হাতটোৱে বনাই মেলিয়ে সোঁহাতো বাহুটোৰ ওচৰতে বিষায় লৰাবই নোৱাৰা হ'লোঁ বহুত ল'ৰা ছোৱালীয়ে ভাত পানী বনাব লাগে সৰস্বতী পূজাতো সেয়া গুণোৎসৱতো এইয়া বহুতখিনি ল'ৰা ছোৱালীৰ ভাত পানী বনাই মেলি পেলাই ভাগৰ লাগি যায় মানে